বাইদেউ এ এতিয়া আমি পঞ্চায়ত অফিচত যাব লাগিব এটা এপ্লিকেশ্যন দিব লাগিব অঁ এইটো ব্ৰীজটো বনাব লাগিব নহয় অঁ এইটো এতিয়া ইলেকশ্যন হৈ গ'ল ত' অঁ অঁ এতিয়া মানে আমি গৈ তাত এটা এপ্লিকেশ্যন দিব লাগিব আবেদন পত্ৰ ত' আপুনি কেতিয়া ওলাব কালি হ'লে দহটা বজাত দহটা বজাত অঁ অঁ দহটা বজাত আমি আপুনি মোক ফোন কৰিব মই আহি যাম বাটত আমি লগ লাগি যাম এপ্লিকেশ্যন এটা লিখি হা অঁ অঁ এইটোতো তাৰ কাৰণে এপ্লিকেশ্যন এটা দিব লাগিব মিলি জুলি দিব লাগিব হা ঠিক আছে হা হ'ব অঁ হ'ব হয় দিয়ক থেংক ইউ